খোৱাৰ ৰুচি আৰু ৰন্ধাৰ সময়টো সম্পূৰ্ণ ব্যক্তিগত কথা মই কেনেধৰণে ৰান্ধো বা কেনেধৰণৰ ৰান্ধৰ ৰন্ধাৰ বাচন ব্যৱহাৰ কৰোঁ সেইমতে মই ননষ্টিক মানে বাচনত বনাই ভাল পাওঁ য'ত তেলটো কমকৈ ল লাগে আৰু দাইল হ'লেও দাইলৰ কাৰণে মই কুকাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সৰু ছচপেন ব্যৱহাৰ কৰোঁ চৰু বুলি যিটোক কোৱা হয় সেইটোত কৰিলে দাইলটো খাবলৈ বহুত ভাল লাগে আৰু এলুমিনিয়ামৰো হয় সেইটো এনেকৈ কৰিলে দাইলটো খাই ভাল লাগে ৰুচি হয় এতিয়া মানে ধৰক স্বাদী হয় দ্বিতীয়তে মই কাটা চামুচৰ ব্যৱহাৰ খুব কম কৰোঁ কা চামুচে ব্যৱহাৰ কৰোঁ আৰু কাঁহৰ বাতি ব্যৱহাৰ কৰোঁ কাঁহৰ বাতিৰ যিটো ধাতৱীয় গুণ সেইটো বহুত ভাল বুলি কোৱা হয় আৰু কাঁহৰ কাঁহী বাতিয়েই আমি ভাত খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু নহ'লে ফাইবাৰ ডিছ ব্যৱহাৰ কৰা হয় কিন্তু খুব কম পৰিমাণে ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা প্ৰয়োজন অনুসৰি আমি ষ্টীলৰ কাঁহী বাতিও ব্যৱহাৰ কৰোঁ আৰু ষ্টীলৰ কাঁহী বাতিতকৈও কাঁহৰ কাঁহী বাতি মই বহুত উপযোগী বুলি ভাবোঁ আৰু ভাত বনোৱা কুকাৰটোতকৈও মানুহে সাধাৰণতে ছচপেনত বনালে বেছি ভাল হয় কাৰণ কুকাৰত বনোৱা ভাতটোতকৈ ছচপেনত বনোৱা ভাত টো স্বাস্থ্যৰ পক্ষে বৰ উপযোগী বুলি ভাবোঁ সেইটো কাৰণে মই প্ৰয়োজন অনুসৰি মই আৰু স্বাস্থ্য বিধিসন্মতভাৱে মই খোৱাৰ বাচন বৰ্তন ব্যৱহাৰ কৰোঁ